হেল্ল' হেল্ল' কওকচোন কোনে ক'লে অ

হয় হয় হয় কওক এতিয়া ভাইটি চোৱা এতিয়াতো চৰাইদেউ জিলাখন হৈছে চৰাইদেউ মৈদাম আছে মৈদাম চৰাইদেউ মৈদামৰ জেগাডোখৰৰ নাম লৈ চৰাইদেউ জিলাটো হৈছে চৰাইদেউ মৈদাম মানে হৈছে আমাৰ অসমত যি ছশ বছৰীয়া আহোম ৰাজত্ব আছিলে সেই ছশ বছৰীয়া আহোম ৰাজত্বত যিসকল ৰজা মহাৰজা আছিলে ডা ডাঙৰীয়া আছিলে মন্ত্ৰী আছিলে বৰমূৰীয়া যিবিলাক মানুহ আছিলে সেই মানুহবিলাক যেতিয়া মৃত্যু হৈছিলে মৃত্যু হোৱাৰ পিছত তেখেতসকলক তাত সমাধিস্থ কৰা হৈছিলে পুতি দিয়া হৈছিলে তাত আৰু সেই পুটি দিয়াৰ পিছত গাঁতটোৰ ওপৰত ডাঙৰকৈ মানে ধিপ টাইপ মৈদাম বনাই মাটি গোটাইপেনে ওখ কৰি দিয়া হৈছিলে সেইটো আহোম জনগোষ্ঠীৰ এটা পৰম্পৰা টাই আহোমসকলৰ এইটো তেখেতসকলৰ মানুহ মৃত্যু হোৱাৰ পিছত শেষকৃত্য সম্পন্ন কৰা সেইটো এটা পৰম্পৰা মৈদাম দিয়া প্ৰথা বুলি কয় যেনেকৈ আমি মানে কবৰ দিয়ে বুলি কয় শ্মশানত জলায় বুলি কয় এইটো মৈদাম দিয়াটো সেইটো তেখেতসকলৰ এটা প্ৰথা গতিকে সেই আহোম ৰাজত্বৰ যিখিনি প্ৰথম চৰাইদেউতে আহোমে আহিপেনাই চাউলুং চুকাফাই আহিপেনাই আহোমৰ প্ৰথম ৰজা চাউলুং চুকাফাই আহিপেনাই মানে চৰাইদেউত প্ৰথম ৰাজধানী পাতিছিলে আহোমৰ ছশ বছৰীয়া ৰাজত্বৰ প্ৰথম ৰাজধানী আছিলে আহোম আহোমৰ ৰাজধানী চৰাইদেউ আৰু এই চৰাইদেউৰ কেন্দ্ৰ কৰিয়েই ৰাজত্ব চলিছিলে ৰাজধানী চৰাইদেউ আছিলে তাৰপিছত তাৰ ওচৰে পাঁজৰে যিবিলাক চৰাইদেউ জিলাৰ কাষৰীয়া যি শিৱসাগৰ জিলা শিৱসাগৰ জিলাতো আহোম ৰজা মহাৰজাৰ বহু কীৰ্তিচিহ্ন পুৰণা পুৰণা মঠ মন্দিৰ বিভিন্ন ধৰণৰ বস্তু আছে গতিকে এক কথাত ক'ব মানে চৰাইদেউ মানে ইতিহাস প্ৰসিদ্ধ আহোম ৰাজত্বৰ এটা চানেকি আৰু অধিক যদি কিবা কথা ইয়াতকৈ বেছি জানিবলৈ আছে তেতিয়াহ'লে তুমি মোক লগ কৰিবা নহ'লে মোৰ ওচৰত মই আহিবা কিতাপ পত্ৰ কি কি কেনেকৈ তাত পোৱা যায় মই বুজাই দিম দেই